অঁ হৰেন দাদা হয়নে অঁ তাৰ পৰা মই এই পৰ্যটকে কৈছোঁ তাৰপিছত ব্ৰহ্মপুত কেনেকৈ মাছ মাৰে সেইটো বিষয়ে জানিব বিচাৰিছিলোঁ মানে হয় হয় হয়

অঁ তাৰ পিছত এই এই মাছ মৰাটো বৈ চাবলৈ মন গৈছে মানে এনেকৈ দিন এটাত দেখাব পাৰিম নে কেনেকৈ কি কৰে কেনেকৈ মাৰে এই মাছবিলাক নিজক নিজে খাব কাৰণে ধৰণে ন বিক্ৰী কৰিব সেই মাছবিলাক কেজি কেনেকুৱাকৈ বিক্ৰী কৰা হয় ঠিক আছে ঠিক আছে হ'ব দে মই মাছ মাৰিবলৈ ওলাব তেতিয়াহ'লে ইছ হ'ব দে